স্কুলত মোৰ প্ৰিয় বিষয় আছিল অসমীয়া কিয়নো অসমীয়া মই সহজভাৱে বুজি পাইছিলোঁ আৰু আমাৰ ছাৰজনো খুব ভাল আছিল আৰু মোৰ কঠিন বিষয়টো হ'ল অংক অংক মই খুব টান পাইছিলোঁ আৰু আমাক যিজন ছাৰে বুজাইছিল সেই ছাৰজনে বুজাওঁতে মই সহজভাৱে বুজিব পৰা নাছিলোঁ স্কুলীয়া দিনত থকা মোৰ এটা সুখৰ স্মৃতি হ'ল মই এবাৰ আমাৰ স্কুলত অনুষ্ঠিত কৰা ক্ৰীড়া উৎসৱত মই শ্ৰেষ্ঠ খেলুৱৈ হৈছিলোঁ আৰু সেই দিনটো মোৰ সুখৰ স্মৃতি দিন আছিল